মই সৰুতে মাছ ধৰিবলৈ গৈছিলোঁ দেউতাৰ লগত আৰু খুৰাৰ লগত দুবাৰেই গৈছিলোঁ তেনেকৈয়ে শিকিছিলোঁ মাছ ধৰিবলৈ তাৰমানে মাছ ধৰিবলৈ গৈছিলোঁ জাল পাতোঁ পানী হ'লে আমি জাল পাতোঁ তাত জালত মাছ ধৰিবলৈ গৈছিলোঁ দেউতাৰ লগত তেনেকৈয়ে দেখিছিলোঁ জাল কেনেকৈ পাতিব লাগে কোনকণ জেগাত মাছ থাকে সেই জাল জালখন তেনেকৈয়ে পাতোঁ তেনেকৈয়ে মাছ ধৰিবলৈ শিকিছিলোঁ আৰু মাছ ধৰিবলৈ শিকিবই নালাগে মাছ কি জানে জাল থাকেই জালখন পাতিলেই মাছ জালখনত মাছ লাগিবই আৰু তেতিয়া আমি আলিত পানী হোৱা আলিত আমি মানে খেতিৰ আলিত আমি এনেকৈ বান্ধি চেপা পাতিছিলোঁ সৰু সৰু চেপা তাতো মাছ ধৰিছিলোঁ তেনেকৈয়ে শিকিছিলোঁ মাছ ধৰিবলৈ আৰু মোৰ মানে কি মাছ ধৰা মানে হেৰিবিলাক বেলেগ বেলেগ সদায় হয় আমি মানে কি আমাৰ ৰাইজৰ মানে বেলেগ মানে কি একে বাঁহ আৰু বাঁহেৰে তৈয়াৰ কৰা মানে কি বেৰ দি দিয়ে বাঁহেৰে সেইখন হেৰি বুলি কয় তাত আমি তাত ভেটা দিয়ে ৰাইজে বান্ধ গাঁথি দিয়ে বাঁহেৰে এখন মানে কি এনেকৈ বান্ধ বুলি কয় সেই বান্ধখন দি পেলাই আমি মানে ৰাইজে ভেটা দিয়ে ভেটা দিওঁ বিলৰ বিলৰ মাজত তেনেকৈ সেই বিলৰ মাজত মাছ ধৰা পদ্ধতি কি আমাৰ ৰাইজে বনায় চেপা ডাঙৰকৈ মানে সকলো ৰাইজে একেলগে সেইবিলাক মানে আমি শিকিছিলোঁ কৌশলবিলাক কেনেকৈ মাছ ধৰিব লাগে তাতে আৰু সেই মানে কি ৰাইজে ডাঙৰ ডাঙৰ পাৱৈ বনায় বাঁহেৰে তাৰ পাছত চেপা বনায় তাতে যেতিয়া বিলখন ভেটা দিয়ে ভেটা দি পেলাই তাত মাজত চেপাকেইটা পাতে পাৱৈকেইটা পাতে তেতিয়া তাত মানে কি মাছ লাগে ডাঙৰ ডাঙৰ মাছ যেতিয়া আমি মাছ ধৰিবলৈ শিকিছিলোঁ তাৰ পৰাই বহুত বহুত ডাঙৰ ডাঙৰ মাছ ধৰিছিলে আৰু জ্যেষ্ঠসকলে মাছ ধৰা তৰিকাবিলাকেই বেলেগ মানে চেপা আৰু বাঁহৰ জোৰ দি যেনেকৈ যাঠি এডাল কৰি ছয় সাতডালমান একদম যাঠি বাঁহৰ জোং কাটি লয় বান্ধি লৈ বাঁহডালৰ গুৰিত বান্ধি আঁতৰৰ পৰা ওপৰৰ পৰা মাৰিব পাৰে মানে হানিব পাৰে মাছ তেনেকুৱা কৌশল মাছ ধৰা মাছ ধৰা কৌশলবিলাক আছে বহুত বহুত এতিয়া আমি মাছ ধৰিবলৈ হ'লে আমি জালখন বিশেষ লাগে যাঠিডাল লাগে তাৰপিছত চেপাটো লাগেই পাৱৈ লাগিব সৰু সৰু চেপা জাল আৰু খেৱালি জাল লাগিব আঠুৱা তেনেকৈয়ে মাছ ধৰিবলৈ শিকিছিলোঁ আমি সৰুতে মাছ ধৰিলোঁ আমি যিহেতু আমি গাঁৱৰ মানুহ আমি মাছৰ ওপৰতে মানে কি নিৰ্ভৰ কৰা নিচিনা আমি বাৰিষা দিন হ'লে মাছ মাছ ধৰা আকৌ হয় জাল পাতি মাছ ধৰি বিক্ৰী কৰিব লগা হয় সেইটো জানো আৰু নিজে মাছ খাইছোঁ আৰু বিকিছোঁ তেনেকৈ মাছ মাৰি সৰুতে তাৰপিছত এতিয়াও তেনেকুৱাই মানে সেইবিলাক মাছ ধৰা শিকিছিলোঁ দেউতা আৰু খুৰাহঁতৰ পৰা চাই চাই আমি শিকিছিলোঁ মাছ ধৰিবলৈ আৰু জ্যেষ্ঠসকলৰ পৰা শিকা বহুত হেৰিবিলাক মানে ধৰক বেলেগ বেলেগ সবৰ পদ্ধতি বিলাক বেলেগ মাছ ধৰা এতিয়া কিছুমানে এতিয়া ছিপ জাল পাতে মাছ ধৰে বাঁহ এডাল দি পেলাই জালখন পাতি টানি দিয়ে মাছ ধৰে সৰু সৰু ডাঙৰ ডাঙৰ ছিপজাল এখন আৰু গোটেইখন জাল আৰু এখন জাকৈখনৰ নিচিনা এখন বনাই লয় জাল দি সেইটো ডাঙি দিয়ে তেনেকৈও মাছ ধৰে জাকৈত মাছ ধৰে জাকৈ সৰু সৰু পোনা থাকিলে আমি জাকৈ ধৰোঁ আৰু আঠুৱা থাকে আঠুৱা দি মাছ ধৰোঁ তেনেকৈয়ে মাছ ধৰা পদ্ধতিবিলাক শিকিছিলোঁ আৰু আৰু সেই পদ্ধতিত এতিয়া মাছ ধৰি আছিলোঁ ডেকাতে আৰু এতিয়া নতুন নতুন কৌশলবিলাকো শিকিছোঁ মাছ ধৰা কৌশল বহুত বেলেগ বেলেগ নতুন নতুনকৈ ওলাইছে সেইবিলাক অনুসৰণ কৰি পেলাই আমি শিকিছোঁ মাছ কেনেকৈ ধৰিব লাগে সেইটোৱে